হেণ্ড পাম্পটোক আমি আগৰ দিনত দমকল বুলি কওঁ সেই দমকলত গা শক্তি প্ৰয়োগ কৰি হেণ্ডেলডালত ধৰি পানী মাৰি মাৰি পানী উলিয়াওঁ আৰু তেনেদৰে মানে পানী আমি প্ৰস্তুত কৰোঁ আৰু আমাৰ দিনত কি আছিলে আঠ ন ঘৰৰ ভিতৰত এটা এটা দমকল থাকে সেই দমকলটোৱে এজনীয়ে মাৰি অঁতোৱাৰ পাছত পানী নিজৰ কাৰণে নিজৰ যিমানখিনি প্ৰয়োজন হয় পানী সেইখিনি পানী মাৰি অঁতোৱাৰ পাছত আকৌ আনজনী যায় পানী মাৰিবলৈ তেনেকৈয়ে পানী আঁতৰলৈ নি নি গা পা ধুৱে আৰু ঘৰত যিমানখিনি প্ৰয়োজন হয় পানী সেইখিনি প্ৰস্তুত কৰি ৰাখি লয় তেনেধৰণেই আমাৰ পানীবিলাক হেৰি কৰে দমকল মাৰি আমি ব্যৱহাৰ কৰোঁ আমাৰ দিনততো মানুহ বহুতখিনি মানে ব বহুত মানুহ ঘৰ আছিলে যদিও মানে দমকল কম কাৰণে আমি লাইন পাতি পাতি পানী তেনেধৰণে একদম আনন্দ উলাহেৰে তেনেধৰণে আমি হেৰি কৰি চলি আছিলোঁ আৰু আমাৰ ইয়াত পানী কেতিয়াও শুকাই নাযায় গৰম দিন গৰম দিনতো আমাৰ পানী থাকেই বাৰু বাৰিষা দিন আহি যায় কিন্তু ঠাণ্ডা দিনতো আমাৰ পানী দমকলৰ পানী শুকাই নাযায় আমি এনেদৰেই মুঠতে আমি চলি আছোঁ আমাৰ গাঁৱৰ ৰাইজবিলাক